মই উত্তৰ ভাৰতীয় দক্ষিণ ভাৰতীয় খাদ্য বৰ্তমান ৰান্ধি পোৱা নাই বৰ্তমান মই নিজৰ পৰম্পৰাগত যিবোৰ ট্ৰাইব ট্ৰাইবেল ফুড ট্ৰাইবেল খানা সেইবোৰ ৰান্ধি পাইছোঁ মই যেনেকৈ সকলো জাতিৰে বা জনজাতিৰ নিজৰ নিজৰ খাদ্য আছে পৰম্পৰাগত সাজ পোচাকৰ জৰিয়তে খাদ্যও আছে তেনে ক্ষেত্ৰত মই মোৰ যিহেতু মোৰ জাতিৰ খানা সেইবোৰ মই ৰান্ধি ভালপাওঁ যেনেকৈ সকলো জাতিৰে নিজৰ নিজৰ ট্ৰেডিচনেল খানা আছে ঠিক আমাৰো জাতিৰ নিজৰ নিজৰ ট্ৰেডিচনেল খানা আছে ত' সেইবোৰ ৰান্ধি পেলাই মই বেছি ভাল পাওঁ দক্ষিণ ভাৰতীয় আৰু উত্তৰ ভাৰতীয় তেওঁলোকৰ খানাবোৰ বেলেগ বেলেগ হয় ত' সকলোৰে নিজৰ নিজৰ পৰম্পৰাগত খাদ্য আছে ত' সেইটো